পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ যেনে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ বৃক্ষৰোপণ কাৰ্যসূচী ল'ব পাৰোঁ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে ৰচনা প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ যোগেদিও আমি পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই বিশেষকৈ এগৰাকী শিক্ষয়িত্ৰী হিচাপে এনেধৰণৰ বিভিন্ন কাম কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি তেওঁলোকক বিভিন্ন কাৰ্যসূচী যেনে যিসমূহ মই অলপ আগতে ব্যক্ত কৰিলোঁ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে আৰু আমাৰ পেলনীয়া বহুত বস্তু আছে যিসমূহক আমি পুনৰ ব্যৱহাৰ কৰি পেলাই সেইসমূহ আমি আকৌ নতুন কৰি বিভিন্ন বস্তুৰ উদ্ভাৱন কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ প্ৰকল্পৰ যোগেদিও আমি পৰিৱেশৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু সমাজত বিশেষকৈ সচেতনতা বৃদ্ধি কৰিব পাৰোঁ